তেৰ অক্টোবৰ দুহেজাৰ পাঁচ বিছ এপ্ৰিল ঊনৈছশ আঠসত্তৰ পঁচিছ ছেপ্তেম্বৰ ঊনৈছশ পঁচাশী বিছ মে' দুহেজাৰ ছয় এঘাৰ জানুৱাৰী দুহেজাৰ দহ